নদীত মাছ মাৰিবলৈ ধৰা প্ৰক্ৰিয়াটো এনে ধৰণৰ ধৰি আমি যেতিয়া নদীত মাছ মাৰিবলৈ যাওঁ আমাৰ ওচৰতে সোৱণশিৰি নদী আছে খৰালি কালত পানী খুব কম থাকে বাবে মাছ ধৰাত খুব সহায় হয় আমি জাল আৰু খেৱালী পলহ তেনেকুৱা আহিলা আমি লৈ মাছ ধৰিবলৈ যোৱা হয় আৰু মাছ ধৰোঁতে এটা আমেজেই সুকীয়া যিহেতু আমি গাঁৱলীয়া মানুহ যিহেতু মাছ ধৰাৰ এটা পৰম্পৰা ধৰণৰ আমাৰ ইতিহাস আছে আৰু মাছ ধৰিব যিবিলাক মাছ পোৱা হয় যিবোৰ সৰু ডাঙৰ মাছ আমি ধৰা হয় আমি আমি বিক্ৰী কৰা হয় আৰু বিক্ৰী কৰিবলৈ আমাৰ নদীৰ পাৰলৈ অৰ্থাৎ মাছ ধৰাৰ ওচৰলৈ বিভিন্ন ঠাইৰ পৰা আমাৰ বেপাৰী আহে আৰু বেপাৰীক আমি মাছবোৰ বিক্ৰী কৰা হয় আৰু যিবোৰ বেপাৰীৰ পৰা উচিত মূল্য নোপোৱাৰ বাবে কিছুমান আমি মাছ ওচৰৰ কিছুমান বজাৰলৈ নিবলগীয়া হয় আৰু মাছ ধৰিবলৈ আমি গাঁৱৰ সকলো লগ বন্ধু প্ৰায় কেতিয়াবা লগ হৈ যোৱা হয় আৰু দ্বিতীয়তে সোৱণশিৰি নদী বুলি ক'বলৈ আমাৰ স্থানটো সুকীয়া যিহেতু ব্ৰহ্মপুত্ৰ নদীৰ ভিতৰতে আটাইতকৈ ডাঙৰ উপনদী হিচাপে আছে আমাৰ সোৱণশিৰি নদী যিহেতু আমি তাত মাছ ধৰাৰ এটা আমেজেই সুকীয়া আৰু তাত বাৰিষা কালত মাছ ধৰিবলৈ হ'লে আমি বিভিন্ন অলপ ডাঙৰ ডাঙৰ জাল যিহেতু ঢেঁকী জালৰ পৰা আৰম্ভ কৰি আমি কিছুমান ডাঙৰ ডাঙৰ ভাচন লাঙী জাল পাতিবলগা হয় আৰু যিবোৰ মাছ আমি পাওঁ সেই মাছবোৰ আমি ওচৰৰ পৰা লখিমপুৰ জিলাৰ বিভি বিভিন্ন আমি বজাৰত নিব লগা হয় যিহেতু ইমান কষ্ট কৰাৰ পাছত মাছৰ ঠাইতে উচিত মূল্য পোৱা নাযায় বাবে লৈ যোৱা হয় আৰু দ্বিতীয় কথা হ'ল কি আমি যেতিয়াই এই মাছবোৰ উপযুক্ত সময় যেতিয়া আমি নিব নোৱাৰোঁ তেতিয়া মাছবোৰ নষ্ট হ'বলৈ আৰম্ভ কৰে সেয়েহে আমি যিবোৰ ওচৰত বজাৰ আছে এঙাৰখোৱা বজাৰ বুধবৰীয়া বজাৰ আৰু আ আজাদ বজাৰ সেই বজাৰবোৰলৈ আমি নিব লগা হয় আৰু সেই বজাৰত উচিত মূল্য পোৱা হয় যদিও কিছু কিছু ক্ষেত্ৰত আমি পাছ পৰি ৰ'ব লগা হয় আমাৰ মাছমৰীয়া সংখ্যা যথেষ্ট আমাৰ লখিমপুৰ জিলাত বেছি আৰু উচিত মূল্য নোপোৱাৰ বাবে আমি কিছু অপেক্ষা কৰিবলগীয়া হয় যদিও আমি উচিত মূল্য সময় সাপেক্ষে পাওঁ আৰু বাৰিষা কালতটো যথেষ্ট আমাৰ এই নদীত পানী উপচি থাকে দুয়োপাৰে নদীৰ পানী উপচি থকাৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হয় আমি আৰু যেতিয়া আমি নদীৰ মাজ ভাগত মাছ ধৰিবলগীয়া হয় তেতিয়া আমি কাঠৰ সৰু সৰু নাও লৈ সেই নদীৰ মাজত জাল মেলিবলগা হয় যথেষ্ট কষ্ট হয় যদিও মাছ ধৰা কিন্তু আমেজটো সুকীয়া সেইবাবে আমি দুইজন চাৰিজন লগ হৈ আমি গাঁৱত গাঁৱৰ দুজন চাৰিজন লগ হৈ আমি মাছ মাৰিবলৈ যাওঁ আৰু যেতিয়া আমি মাছ পাওঁ তেতিয়া আমি কি কৰোঁ প্ৰথমতে আমি চিন্তা কৰোঁ দিনটো আমি কষ্ট কৰি মাছ ধৰিছোঁ আমাৰ ঘৰ বা পৰিয়াল চলা জীৱিকা যিহেতু নদীত মাছ ধৰাই হয় সেইবাবে আমি যথেষ্ট কষ্ট কৰি হ'লেও আমি নদীৰ পৰা মাছটো উঠাই নি আমি মুকলি বজাৰত যিহেতু বিক্ৰীব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰোঁ আৰু মাছবোৰ যিহেতু আমি সকলো সময়তে ধৰিব নোৱাৰোঁ যিহেতু কিছুমান ধৰা বন্ধা নিয়ম আছে আমি কিছুমান মাহত মাছবোৰ নধৰোঁ আৰু যেতিয়া ধৰিব পৰা হয় আমি মাছবোৰ নি ওচৰৰে বজাৰত আমি বিক্ৰী কৰোঁ আৰু বজাৰবোৰত উচিত মূল্য পোৱা হয় ধৰক যেতিয়া মাছবোৰ বেছি মানে উভৈনদী হয় তেতিয়া দামবোৰ খুব কম হ'বলৈ আৰম্ভ কৰে কিন্তু এইটো নহয় যে আমি উচিত মূল্যটো নাপাওঁ কিন্তু আমাৰ স্থানীয় ৰাইজো উপকৃত হয় অলপ কম মূল্যতো তেওঁলোকে মাছবোৰ ৰান্ধিবলৈ বা খাব পৰাকৈ উপযুক্ত মূল্যত নিব পাৰে আৰু যথেষ্ট ভাল লাগে মাছ ধৰি আমাৰ সোৱণশিৰি নদীত দুই উপকূলে আমাৰ ৰাইজ আছে তেওঁলোকে সকলোৱে মাছ ধৰে আৰু আমিও মানে বিশেষকৈ মইও মাছ ধৰি খুব বেছি ভাল পাওঁ আৰু মাছ ধৰা প্ৰক্ৰিয়াটো বুলি ক'বলৈ গ'লে আমি যিহেতু যথেষ্ট কষ্ট কৰিবলগীয়া হয় ধৰক জাল জুলুকী পৰা আৰম্ভ কৰি সকলো আমি আহিলা লগত লৈ যাব লগা হয় বা সময় সাপেক্ষে আমাৰ কষ্ট স্বীকাৰ কৰিও আমি আমাৰ ৰাইজৰ কাৰণে আমি কাম ধৰি লওঁক কাম কৰাৰ নিচিনা হৈছে যদিও আমি বৃত্তিৰ কাৰণে কামটো কৰিছোঁ যদিও তেওঁলোকক আমি পানীৰ পৰা যিটো কষ্ট কৰি মাছ ধৰি দিওঁ তেওঁলোকে অলপ অলপ ধন দি তেওঁলোকে খাব পৰাকৈ আমি যোগাৰ কৰি দিয়াৰ নিচিনাই হয় খুব ভাল লাগে মাছ ধৰাৰ প্ৰক্ৰিয়াটো ধৰি লওঁক এনেকৈয়ে আমাৰ মাছৰ বজাৰ বুলি ক'বলৈ গ'লে তেনেকৈ ধৰি লওঁক এঙাৰখোৱা বজাৰ আজাদ বজাৰ আৰু ৰাংচালি বজাৰ বুধবৰীয়া বজাৰ এনেকুৱা ধৰণৰ আমাৰ লখিমপুৰ জিলাত বজাৰ আছে আমি তাতে গৈ মাছটো আমি বিক্ৰী কৰোঁ অৰ্থাৎ আমাৰ মাছ ধৰি নি বিক্ৰী কৰা স্থল বুলি ক'বলৈ বজাৰকেইখনেই এইখনেই